দাদা আপোন এইখন ধেমাজি ধাবা ৰেষ্টুৰেণ্ট হয়নে বাৰু অঁ মই যিখিনি অৰ্ডাৰ দিছিলোঁ ধৰক যিটো ধৰক চাউমিন দিছিলোঁ তাৰ লগতে কিন্তু চাটনিটো পঠিয়াব চাটনি পঠিয়াব চচ আৰু টিছু পেপাৰ অলপ পঠিয়াব ঠিক আছে দিয়ক